আমি যিহেতু খেতিৰপৰা খেতিৰ লগতে জড়িত সৰু কালৰপৰা খেতি সচৰাচৰ আমি এতিয়া আঠ বিঘা মোৰ ব্যক্তিগত ফালৰপৰা কৰা হয় এই আঠ বিঘা খেতিত আমাৰ ছয় বিঘা মাটি আছে আমাৰ ধান খেতি কৰা হয় আৰু দুই বিঘামান মাটি আছে আমাৰ বাৰী মাটি এই মাটিখিনি এতিয়া আলু খেতি কৰিব কৰা যাব আলু খেতিৰ কাৰণে আমাৰ এই মাটিখিনি কৰা হয় খেতি কৰিবৰ কাৰণে মাটিখিনি বৰ্তমান এই হাল ববৰ কাৰণে অলপ অসুবিধা হৈ আছে বৰষুণ দি থকাৰ কাৰণে আৰু আমাৰ পথাৰত খেতি কৰা হয় বৰ্তমান ট্ৰেক্টৰৰে কৰা হয় কাৰণ যিহেতু গৰু হাল নাই গৰু হাল আছিলে গৰু হাল কিনিবৰ কাৰণে আজিকালি বহুত টকাৰ প্ৰয়োজন হয় গতিকে গৰু হাল কিনাত অসুবিধা হয় কাৰণে ট্ৰেক্টৰৰে দি কৰা হয় আৰু এই আলু খেতি কৰিবৰ কাৰণে আমি আৰম্ভ কৰাৰ নিচিনা হৈছিলেই কিন্তু এতিয়া বৰষুণ দিয়াৰ কাৰণে আমাৰ বৰ্তমান স্থগিত দিয়া হৈছে আৰু মৰাপাটৰ খেতি আমি কোনো কাৰণতে ইয়াতে আগতে কৰিছিলোঁ কৰিছিলোঁ যদিও তাৰ মানে এতিয়া মৰাপাটটো কৰা নহয়ে ইয়াত